বিহুৰ সৈতে তোমাৰ সম্পৰ্কৰ বিষয়ে বৰ্ণনা কৰা বিহু হৈছে আমাৰ অসমীয়াৰ আৱেগ বিহু আমি সৰুৰ পৰাই বিহু বুলি ক'লে আমি সৰুৰ পৰাই উত্তাৱল হৈ থাকোঁ সৰু হৈ থাকোতে যেতিয়া ব'হাগ বিহুলৈ এমাহমান থাকে তেতিয়াৰ পৰাই আমি গাঁৱৰ সমনীয়াবোৰ একত্ৰিত হৈ বিহু শিকো স্কুলৰ পৰা আহি বেগটো থৈয়ে আমি বিহু শিকিবলৈ দৌৰ মাৰিছিলো আৰু গৰু বিহুৰ দিনাৰপৰা আমি বিহু মাৰো তিনিদিনৰ ভিতৰত গাঁওখনৰ এমূৰৰ পৰা আমি গোটেই গাঁওখন বিহু মাৰি শেষ কৰি দিওঁ তাৰ পাছত বিহু মৰা পইচাৰে দুই তিনিটামান আমি খানাও খাইছিলো ফুৰ্তি কৰিছিলো লাহে লাহে ডাঙৰ হৈ ডাঙৰ হ'লো গাঁৱৰ হৈ গাঁৱৰ দাদাহঁতৰ লগত হুচৰি মাৰোগৈ সেই পইচাৰে বহাগীমেলা পাতো খুব ভাল লগা এটা পৰিবেশৰ সৃষ্টি হয় গাঁৱৰ ছোৱালীবোৰ একত্ৰিত হৈ আমি বেলেগ বেলেগ বিহু মঞ্চত টকা বিহু প্ৰদৰ্শন কৰিছিলো তাৰ পৰা আমি বহুকেইটা প্ৰাইজো পাইছিলো মুঠৰ ওপৰত বিহু বুলি ক'লে এটা বেলেগ ফুৰ্তি আৰু বিহু বুলি ক'লে নতুন কাপোৰ এযোৰ লাগিবই নতুন কাপোৰযোৰ সকলো সকলোকে পিন্ধি লৈ দেখাইছিলো সেইখিনি সময়ত সেয়াই আমাৰ কাৰণে বহুত ভাল লগা সময় আছিলে ডাঙৰ হৈ বিবাহ পাশত আৱদ্ধ হ'লো বিহু বুলি কোৱাৰ লগে লগে দায়িত্ব বাঢ়িলে বিহুৰ চাৰি পাঁচ দিনৰ আগৰ পৰাই বৰা ধান ৰ'দত দিয়াৰ পৰা ধৰি পিঠা খুন্দা বিভিন্ন ধৰণৰ পিঠা বনোৱা তেনেদৰে ব্যস্ত হৈ থাকিব লগা হ'ল ঘৰ দুৱাৰ চাফ চিকুণ কৰিব লগা হয় বিহুৰ দিনা শহুৰ শাহুক সেৱা কৰাৰ সেৱা কৰাৰ লগতে তাৰ মাজতে ঘৰলৈও এপাক যাব লগা হয় ল'ৰা ল'ৰাক সেই ল'ৰাক ছুৰীয়া পিন্ধাই বিহু মাৰিবলৈ উলিয়াই পঠিওৱালৈকে বহুত দায়িত্ব বাঢ়ি বাঢ়িবলৈ ধৰিলে বিভিন্ন ধৰণৰ দায়িত্ব পালন কৰিব লগা হ'ল আলহী অতিথি আহিলে শুশ্ৰষা কৰিব লগা হ'ল তেনেদৰেই আমি বিহুৰ লগত জড়িত হৈ সৰুৰ পৰাই জড়িত হৈ আছো ঠিক তেনেদৰে মাঘৰ বিহু আমি তেনেদৰেই পালন কৰোঁ উৰুকাৰ দিনাৰ পৰা আমি মেজি পতাৰ পৰা আৰম্ভ কৰি আমি বিভিন্ন ধৰণেৰে ফুৰ্তি কৰোঁ মেজিত মেজিৰ ৰাতিটো উৰুকাৰ দিনা ৰাতিটো আমি মেজি ৰখোঁ মেজি ৰখি খানা খাওঁ বেলেগৰ ঘৰত গৈ জেওৰা চুৰ কৰি আনি সেই জেওৰাৰে আমি জুই ফুৱাওঁ ৰাতি সংঘত আমি গাঁৱৰ সকলো ল'ৰা ছোৱালী ডাঙৰ সৰু সকলোৱে মিলি আমি খানা খাইছিলো মেজি ৰখিছিলো তেনেদৰেও আমি বিহু পালন কৰিছিলো পিছদিনাখন ৰাতিপূৱা উঠি গা পা ধুই মেজি তলত মেজিত পিঠা পনা দি আকৌ তাত আমি চাহ তাহ বনাই সকলোৱে একত্ৰিত হৈ চাহ খাইছিলো পিঠা জলপান আদি খাইছিলোঁ তেনেদৰেও বিহু পালন কৰিছিলোঁ তাৰ পাছত কাতি বিহু ঠিক তেনেকৈয়ে পালন কৰোঁ কাতি বিহুৰ উৰ আমি মানে তুলসী তলে তলে নাম গাওঁগৈ ল'ৰা ছোৱালীবোৰ গোট খাই সৰুতে আমি তুলসীৰ তলত গৈ নাম গাওঁগৈ বুটমাহ নিবলে পলিথিন লৈ যাওঁ পলিথিনত বুটমাহ ভৰাই ঘৰলৈ আনোঁ পিছদিনা ভাজি খাঁও তেনেকুৱা ধৰণৰ কিছুমান ভাল লগা স্মৃতি আছে এনেদৰেই আমি বিহু পালন কৰিছিলোঁ